অঁ তাঁতৰ শাল হেৰি হয় নাই অঁ তাঁত শালত বোৱা হৈছে নহয় অঁ এতিয়া কি বোৱা হৈছে

অঁ তাঁতৰ সেইবোৰ বৈ কেনে এতিয়া আমিতো মই ধৰি লওঁ তাঁতৰ শালৰ কাপোৰবোৰ নিকেনে আমি এতিয়া বেলেগত শুৱালকুছি সেইবোৰত দিয়া হ'বগৈ অঁ অঁ

তাতো বনোৱা হ'ব অঁ অঁ আমি তাতে মানে এতিয়া ধৰি লওক এনেকৈ হেৰিয়াতো বজাৰ কৰা হ'ব নিয়া হ'ব বিক্ৰী কৰিবলৈও অঁ অঁ তেনেকেই সেই অলপমান ব্যৱসায় কৰি মানে এতিয়া ধৰি লওক দূৰত দূৰত দিলে মানে কাপোৰযোৰ কাপোৰ ফুল বচা হ'লে মানে সেইবোৰ বিক্ৰী কৰিব পৰা হ'ব তাৰপিছত মুগা পাটৰ ধৰি লওক এনেকুৱাও যদি বয় তেতিয়া শুৱালকুছিত দিয়া হ'ব অঁ অঁ অঁ অঁ অঁ বহলাই দিলেও মানে বাকী ছোৱালীবোৰে শিকিব পাৰিব

বিক্ৰী কৰিবও পাৰিব

অঁ মই বজাৰে বজাৰে নিয়া ধৰি লওক নিজেই স্কুটি এখন ল'লোঁ মই বজাৰলৈ নিব পাৰিম বিক্ৰী কৰিবলৈ

অঁ বহুত জেগাত ধৰি লওক আমাৰ এইটো ছাইডেও ধৰি লওক কেইখনমান বনালোঁ ধৰি লওক ঘৰ এটা বনাই লৈ তাঁতৰ শাল হেৰি কৰিলোঁ অঁ অঁ হয়

অঁ অঁ

হয় হয় হয় তেনেকেই মানে মইও এতিয়া ধৰি লওক এইটো চাইডে ল'লোঁ মই ধৰি লওঁ লাহোৱালতে

ধৰি লও ল লাহোৱাল চাইডে ল মই গোটাই দহজনীমান গোটালোঁ ধৰি লওক আপুনিও আহিলে ধৰি লওক ইয়ালৈ শিকাবলৈকে ধৰি লওক

অঁ হয় তেনেকেই আমি ইনকম কৰিব লাগিব মাইকী মানুহে

হাঁহ কুকুৰাকেইটাই কিমান প্ৰফিটনো হ'ব অঁ দিয়া যদিও বোৱাটো ভাল পায়

হয় হয় হয় হয়

হয় হয় হয় তেনেকেই আমি মাইকী মানুহে ইনকম কৰিব লাগিব নহ'লে দুই এপইচা কেনেকৈ ওলাব আমি এতিয়াতো ঘৰৰ ভিতৰত বহি থাকিলে জানো ওলাব

আমি চেষ্টা কৰিছোঁ আৰু মানুহ কেইগৰাকীমানক কোৱাও হৈছে তাঁতৰ শাল দুখনমান হেৰি কৰি কেনে হয় হয় গামোচা লাগে

হয় আমাৰ এতিয়া অসমীয়া চিনটো আমি নিজেই ৰাখিবই লাগিব যেনে এতিয়া গামোচা বোৱা

হয় হয় অঁ হয় হয় অঁ অঁ থৈছোঁ